হেল্ল' হেল্ল' মাইনা কোম্পানী শ্বপকিপাৰত লাগিছেনে বাৰু অঁ মোক মানে ঘৰুৱা বস্তু কেইটামান দৰকাৰ হৈছিল অঁ আলু পিঁয়াজ নহৰু দাইল ছোৱালীজনীৰ কাৰণে বনভিতা চেৰেলেক সেইবোৰে আৰু আপোনালোকৰ তাত কিবা অফাৰ চলি আছে বোলে হয় নিকি

অঁ অঁ এইকেইটা হয় মই কাইলৈ মানে যাম বাৰু অঁ ঠিক আছে যাম কাইলৈ হ'ব ধন্যবাদ